ঐতিহ্যমণ্ডিত বিহুতলী ঢকুৱাখানাত অনুষ্ঠিত হোৱা ফাটবিহুৰ বিষয়ে তোমাৰ ধাৰণা কি তুমি ফাটবিহু চাই পাইছানে লগতে তুমি ফাটবিহুৰ বৰ্তমান সময়ত আধুনিকতাৰ যি প্ৰভাৱ পৰিছে সেই আধুনিকতাৰ প্ৰভাৱ ফাটবিহুৰ ওপৰত পৰিছে বুলি ভাবানে যদি ভাবা কেনেকুৱা ধৰণৰ আধুনিকতাবোৰ পৰিছে বুলি তোমাৰ চকুত এতিয়ালৈকে পৰিছে জনোৱাচোন ঢকুৱাখানাৰ ম'হঘুলি চাপৰিত অতীজৰে পৰা ঐতিহ্যমণ্ডিত ফাটবিহু অনুষ্ঠিত হৈ আহিছে বৰ মই বৰ্তমান সময়ত দেখা পাইছোঁ যে ফাটবিহুত আধুনিকতাৰ প্ৰভাৱ পৰিবলৈ লৈছে আধুনিকতাৰ প্ৰভাৱ পৰিবলৈ লৈছে বৰ্তমান সময়ত আমি দেখিছোঁ যে গ্লবেলাইজেশ্যনৰ সময় গোলকীকৰণৰ সময় গতিকে সেনেকুৱা এটা পৰিস্থিতিত তেনেকুৱা এটা সময়ত অলপ পৰিমাণে হলেও আধুনিকতাৰ আধুনিকতাৰ প্ৰভাৱ পৰিবই আধুনিকতাৰ প্ৰভাৱ বিশেষকৈ আমি দেখা পাইছোঁ বাণিজ্য মেলাসমূহত আমি দেখি আহিছোঁ যে সৰুৰে পৰাই আমি দেখি আহিছোঁ যে ফাটবিহু অনুষ্ঠিত হয় বহাগৰ বহাগ মাহৰ শেষৰফালে আৰু সেই সময়খিনিত সকলোৱে মুগা অসমৰ যি জাতীয় সাজ পাৰ মুগা মুগা মুগা ৰিহা মুগা মেখেলা চাদৰ বা যিকোনো ধৰণৰ মেখেলা চাদৰ পিন্ধে মহিলাসকলে আৰু পুৰুষসকলেও তেনেকৈ ধুতি গামোচা তেনেধৰণে সাজ পাৰ পৰিধান কৰি ফাটবিহু উপভোগ কৰে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে একত্ৰিত হৈ ফাটবিহু উদযাপন কৰে কিন্তু বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে ফাটবিহুত অলপ পৰিমানে আধুনিকতাৰ প্ৰভাৱ পৰিবলৈ লৈছে আধুনিকতাৰ প্ৰভাৱসমূহ বিশেষকৈ আমি দেখা পাওঁ সাজ পাৰৰ ক্ষেত্ৰত অথবা বাণিজ্য মেলাসমূহৰ ক্ষেত্ৰত বৰ্তমান দেখা পোৱা গৈছে যে বিভিন্ন ধৰণৰ বিহু অনুষ্ঠানৰ অনুষ্ঠান অনুষ্ঠিত হৈ থকাৰ সময়তে বিভিন্ন ধৰণৰ বাণিজ্য মেলা অনুস্থিত হৈ থাকে গতিকে বহুলোকে বিহু উপভোগ কৰাতকৈ বাণিজ্য মেলাসমূহত সমূহত নিজৰ সময় বেছি অতিবাহিত কৰিব খোজে গতিকে আমি ক'ব পাৰোঁ যে খু অলপ পৰিমাণে হ'লেও ফাটবিহুত পূৰ্বতকৈ আধুনিকতাৰ প্ৰভাৱ পৰিবলৈ লৈছে